অঁ এই আছোঁ তুমি কি কৰিছা অঁ অঁ অঁ তুমি যাবানি অঁ অঁ বৰপুখুৰী পাৰলৈ কিমান কিমান সময়ত অঁ অঁ মই ইমান জল্দি যাব নোৱাৰিম নহয় ইমান সোনকালে পিছবেলা কাম বন অকণমান দেৰিকৈ যাম আৰু চাৰে চাৰিটাতকৈ অকণমান দেৰিকে অঁ অঁ মোক আগতীয়াকৈ অঁ মোৰ ল'ৰা ছোৱালীয়ে সৈতে অকণমান হেৰি হয়নে দেৰি হয় যে

অঁ অঁ অলপ অলপ দেৰি হ'ব আৰু আধা ঘণ্টামান অলপ লেট হ'ব হা কেলৈ অঁ কি পিন্ধি ল'ম অঁ অঁ ঠিক আছে বাৰু আকৌ যাব সময়ত মোলৈ হেৰি ফোন এটা কৰিবা আকৌ দেই পাহৰি নাথাকিবা অঁ অঁ এতিয়া হেৰি আকৌ কি কৰি আছা এতিয়া অঁ অঁ হেৰি তুমি তুমি কি পিন্ধি যাবা অঁ অঁ অঁ তোমালোকৰে ভাল আৰু দেই

জল্ডি হ'লে আৰু এতিয়া বাৰু এতিয়া হ'ব বাৰু দেই ভাত নাই খোৱা ভাত বনাবলৈকে আছে অঁ বনাম আৰু লাহেকৈ এতিয়া অঁ অঁ হ'ব